নমস্কাৰ আমাৰ অঞ্চলত সন্মুখীন হোৱা কৃষি সমস্যাসমূহৰ মূল কাৰণ হ'ল পানীৰ সমস্যা বৰ্তমান বহুত ল'ৰা ছোৱালী বা উদ্যোগীসকলে কৃষি কামত নিয়োজিত হ'বলৈ বিচাৰে কিন্তু উপযুক্ত পৰিমাণে সা সুবিধা হ'ব নাপায় তেওঁলোকে খেতি কৰিবলৈ খেতি পথাৰলৈ যায় কিন্তু পানী বা পাৱাৰ পাম্প বা তেনেকুৱা ধৰণৰ একো সুবিধা ওদালগুৰি অঞ্চলত এতিয়ালৈকে খেতিৰ সময়ত চৰকাৰে কৰিবপৰা নাই সেইকাৰণে তেওঁলোকে যদিও কৃষি কামত নিয়োজিত হ'বলৈ মনোনিৱেশ মনোনিৱেশ কৰে তথাপিও তেওঁলোকে বাৰে বাৰে বাধাৰো সন্মুখীন হৈ বাধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় আজিকালি ওদালগুৰি অঞ্চলত বহুতো লোকে কৃষি বা নাৰ্চাৰী ফুলৰ নাৰ্চাৰী কৰিও জীৱিকা নিৰ্বাহৰ বাবে বাট উপাৰ্জন কৰা কৰিবলৈ সক্ষম হোৱা দেখা যায় কিন্তু তেওঁলোকৰ আৰ্থিক আৰ্থিক অসুবিধা আৰ্থিক অসুবিধাৰ কাৰণেও তেওঁলোকে কিছু সময়ত থমকি ৰ'বলগীয়া হয় যিহেতু চৰকাৰৰপৰা পৰিপাৰ্য পৰিমাণে তেওঁলোকে আৰ্থিক সাহাৰ্য নাপায় তেওঁলোকে হয়তো চৰকাৰৰপৰা যদি আৰ্থিক সাহাৰ্য পায় তেতিয়াহ'লে তেওঁলোকে ভবামতে কৃষিখণ্ড বা কি ফুলৰ নাৰ্চাৰী আদি কৰিও বহু ক্ষেত্ৰত কৃতকাৰ্য লাভ কৰি নিয়োগ সমস্যা সমাধানৰ কাৰণে বাট উলিয়াবপৰা যায় তেওঁলোকৰ মনৰ তেওঁ তেওঁলোকে মনে মনে বা বিচাৰে হয়তো তেওঁলোকে যদি উপযুক্ত পৰিমাণে চৰকাৰৰপৰা সা সুবিধাসমূহ পালে হয় তেওঁলোকেও আন আন ৰাজ্যৰ দৰে কৃষিকৰ্মত নিয়োজিত হৈ নিজৰ জীৱন জীৱিকা সুন্দৰভাৱে আগুৱাই নিব পাৰিলেহেঁতেন কিন্তু অসম ওদালগুৰি অঞ্চলত হয়তো অসমৰ অসমৰ ক্ষেত্ৰতে ভিতৰতে এখন পিছপৰা ৰাজ্য হিচাপে পিছপৰা ঠাই হিচাপে পৰিগণিত হোৱাৰ কাৰণে উপযুক্ত সা সুবিধাসমূহ আমাৰ ওদালগুৰি অঞ্চলত কৃষি বা অন্যান্য উদ্যোগ ব্যৱস্থাসমূহতো আগবাঢ়িবপৰা নাই আজিকালি অৱশ্যে বি টি এ ডি অঞ্চল হোৱাৰপৰা বি টি আৰ চৰকাৰৰপৰা কিছু কিছু সা সুবিধা অৱশ্যে নোপোৱা নহয় যিবিলাক নিবনুৱা যুৱক আছে তেওঁলোককো বহুতো সা সুবিধা এতিয়া অলপ লাহে লাহে চৰকাৰে দিবলৈ আৰম্ভ কৰিছে তেওঁলোকেও চৰকাৰে সা সুবিধাসমূহ লৈ কৃষি কৰ্মত মনোনিৱেশ কৰা দেখা গৈছে অৱশ্যে উপযুক্ত সা সুবিধা আৰু আৰ্থিক সাহাৰ্য পালে হয়তো নিশ্চয় ওদালগুৰিৰ নিবনুৱা যুৱকসকলেও যুৱক বা যুৱতী আজিকালি যুৱক যুৱতী বুলি কোনো প্ৰভেদ নাই সকলো কামতে যুৱক যুৱতী সকলো কামেই কৰিব পাৰে বা সকলো কামতেই আগুৱাই যোৱা পৰিলক্ষিত হোৱা দেখা গৈছে আজিকালি যুৱক বা যুৱতী যুৱতীসকলো পিছপৰি থকা নাই কোনো অঞ্চলতে আমাৰ ওদালগুৰি অঞ্চলতো আগৰণোৱা যুৱতী আছে তেওঁলোকে হয়তো উপযুক্ত সা সুবিধা পালে সময়ত তেওঁলোকো আগবাঢ়ি যাবলৈ সুবিধা হ'ব সক্ষম হ'ব যিহেতু যিহেতু তেওঁলোকৰ শিক্ষা দীক্ষা আছে কিন্তু চৰকাৰী সুবিধা চৰকাৰী চাকৰি নাই নাই বুলিও তেওঁলোকে হাত সাবটি বহি থকা নাই তেওঁলোকৰ মনৰ ইচ্ছা হয়তো কিবা এটা কৰি ঘৰখনক আৰ্থিক দিশটো সহায় কৰিবৰ কাৰণে তেওঁলোকে মনে প্ৰাণে বিচাৰি আছে কিন্তু উপযুক্ত সা সুবিধা পালে হয়তো তেওঁলোকে নিশ্চয় জীৱনত আগুৱাই যাব বা উপযুক্ত কৰ্ম পালে হয়তো জীৱনত আগুৱাই যায় ঘৰ এখন আৰ্থিক দিশত আগুৱাই লৈ যাব পাৰিব আজিকালি ছোৱালীবোৰেও যদিও শিক্ষিত শিক্ষা দীক্ষা গ্ৰহণ কৰিছে তথাপিও তেওঁলোকে চৰকাৰী চাকৰি বিচাৰে বিচাৰিলেও নাপালেও তেওঁলোকে বহি থকা নাই হয়তো বিউটি পাৰ্লাৰ খুলিছে কোনোবাই বিউটি পাৰ্লাৰৰ ট্ৰেইনিং লৈছে কোনোবাই কাটিং টেইলাৰিঙৰ ট্ৰেইনিং লৈছে কোনোবাই কোনোবাই হয়তো তেনেকৈ পাৰ্লাৰ খুলিয়ে স্বাৱলম্বী হৈছে কিছুমানে মেচিন কাম কৰি টেইলাৰিং কৰিও স্বাৱলম্বী হোৱা দেখা গৈছে কোনো আজিকালি বহি থকা নাই আজিকালি মহিলাসকলেও হোটেল খুলি বা আৰ্থিক দিশত বহুতো সহায় ঘৰখনক আৰ্থিক দিশত বহুতো সহায় কৰি সহায় কৰা দেখা গৈছে আজিকালি ঘৰ ঘৰত বহি থাকিবলৈ কোনেও নিবিচাৰে বা বহি থাকিলেও ঘৰ এখন নচলে সেইবাবে হয়তো মহিলাসকলেও এই ক্ষেত্ৰত আগবাঢ়ি অহা দেখা গৈছে তেওঁলোকেও ভাবিছে নিজেও কিবা এটা কৰিলে ঘৰখনৰ আৰ্থিক দিশত সহায় হ'ব বা নিজেও এটা ব্যস্ততাপূৰ্ণ জীৱন যাপন কৰিব পাৰিব তাঁতশাল বৈ বা তাঁতশালতো আজিকালি বহুত লাভ লাভৱান হোৱা দেখা যায় যদি এখন তাঁতশাল ঘৰত লগোৱা যায় মহিলা মহিলাজনীও নিজেও আৰ্থিক দিশত সহায় কৰিব সহায় হয় আৰু তেওঁলোকেও ঘৰখনতো বহুতো সহায় আৰ্থিক দিশটো তেওঁলোকেও ঘৰখনক উন্নতি কৰিব পাৰে আৰু যদি কেতিয়াবা মহিলাসকলৰ যদি কিবা কাৰণত হয়তো তেওঁৰ স্বামীজনী যদি স্বামীজন যদি কিবা কাৰণত হঠাৎ ঢুকাই থাকিবলগীয়া হয় তেওঁলোকে যদি নিজে আৰ্থিক দিশত আগৰপৰাই টনকিয়াল হৈ থাকে তেতিয়াহ'লে হয়তো সময়ত তেওঁলোকে হতাশাত ভাঙি পৰিব নালাগে ঘৰখন তেওঁলোকে নিয়াৰিকৈ চলাই নিব পাৰে আজিকালি আমাৰ ওদালগুৰি বজাৰখনত আপুনি দেখিব মহিলাৰ মহিলাৰ দোকানেই বেছি গোটেই বজাৰখন মহিলাৰ দোকানে দোকানেৰে ভৰি পৰিছে তেওঁলোকে আজিকালি কি কৰা নাই সকলো দিশতে সকলো দোকান পহাৰ তেওঁলোকে দিবলৈ আৰম্ভ কৰিছে মাছ মাংস তৰকাৰীৰপৰা ফলৰপৰা সকলোতে তেওঁলোক আগৰণুৱা হৈ পৰিছে তেওঁলোকে আৰু গোটেই বজাৰখন আজিকালি মহিলাৰ মহিলাৰ বজাৰেদি ভৰি পৰিছে ওদালগুৰিত এখন মহিলা বজাৰো আছে মহিলা বজাৰখন মহিলা বজাৰখনো তেওঁলোকে ধুনীয়াকৈ চলাই নিয়ে তেওঁলোকে মাছ মাংস সকলো মহিলাসকলে বিক্ৰী কৰে তেওঁলোকে বহুত কষ্ট কৰি দূৰৰপৰা চাইকেলত তৰকাৰী আনিও তেওঁলোকে বজাৰত বিক্ৰী কৰে বহুতো কষ্ট কৰে তেওঁলোকে মহিলাসকলেও আজিকালি কোনো দিশতে পিছপৰি থকা নাই চাকৰি বুলি ক'লে আজিকালিতে চাৰ্ভিছ প্ৰযুক্তি প্ৰযুক্তি চাৰ্ভিছতটো আজিকালি ছোৱালীসকলেও আগবাঢ়ি গৈছে তেওঁলোকেও বিভিন্ন ক্ষেত্ৰত চাৰ্ভিছ কৰিবলৈ সক্ষম হৈছে ওদালগুৰিতো বহুতে এ পি এছ চি বা তেনেধৰণৰ চাকৰি পাবলৈ সক্ষম হৈছে প্ৰযুক্তিবিদ্যা প্ৰযুক্তিবিদ্যাও আজিকালি প্ৰযুক্তিবিদ্যাও পিছপৰি থকা নাই বাৰু ওদালগুৰিতো প্ৰযুক্তিবিদ্যাই আগবাঢ়ি গৈছে সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈ সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে বাৰু কোনো ক্ষেত্ৰত পিছপৰি থকা নাই সময়ৰ প্ৰতি সময়ৰ লগত খোজ মিলাই সকলোৱে আগবাঢ়িবলৈ আজিকালি আগবাঢ়ি গৈছে বা আগবাঢ়িবলৈ সক্ষম হৈছে কোনো ক্ষেত্ৰতে তেওঁলোকে পিছপৰি থকা নাই আজিকালি ছোৱালী বা আগৰ সেই ছোৱালী হৈ আগৰ সেই ছোৱালী নিচিনা নহয় বাৰু তেওঁলোকে সকলো ক্ষেত্ৰতে সাহসেৰে আগবাঢ়ি আহিছে আজিকালি ইণ্ডিয়ান নেভি বা এয়াৰপৰ্টত এয়াৰ হোষ্টেছৰ ওদালগুৰিৰ ছোৱালীও এয়াৰ হোষ্টেছ এয়াৰ হোষ্টেছো পাইছে তেনেক্ষেত্ৰতো ওদালগুৰিৰ ছোৱালী পিছপৰি থকা নাই খেলা ধূলা আদি কৰি সকলোতে ওদালগুৰি ছোৱালী আগবাঢ়ি গৈছে ছোৱালী বুলি কথা নাই ল'ৰা ছোৱালী সকলোৱে ওদালগুৰি খেলা ধূলা আদিতো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কালচাৰেল ক্ষেত্ৰতো ওদালগুৰি ল'ৰা ছোৱালীসমূহ বহু ক্ষেত্ৰত বহুত আগবাঢ়ি যোৱা দেখা গৈছে আমাৰ অঞ্চলত মুখ্য শ্ৰম আৰু নিয়োগ নিয়োগ খণ্ড বুলি ক'লে সাধাৰণতে মুখ্য শ্ৰমটো কৃষি বুলিয়েই ক'ব পাৰি কাৰণ ইয়াতেতো আমাৰ বেছি ইয়াত উদ্যোগ কোনো ধৰণৰ উদ্যোগ চোদ্যোগ নাই তেওঁলোকে খেতিকৰ্মৰ যাৰ লগতেই জড়িত বেছিভাগ গাঁও অঞ্চলৰ বাসিন্দাসকলে খেতি কাম কৰিয়ে জীৱন নিৰ্বাহ কৰে